হেল্লো হয় মই হিমাক্ষীয়ে কৈছোঁ তিনিচুকীয়াৰ পৰা আপুনালোকৰ পাটকাই ৰেষ্টুৰেণ্টত মানে মই পিজ্জা অৰ্ডাৰ কৰিছিলোঁ এতিয়ালৈকে মানে আহি পোৱা নাই মানে মই ৰাতিপুৱাৰ পৰা ৰৈ আছোঁ এতিয়ালৈকে মানে অৰ্ডাৰটো আহি পোৱা নাই গতিকে কিবা এড্ৰেছটো ভুল হ'ল নেকি যদি কিবা ভুল হ'ল আকৌ এবাৰ নতুনকৈ লৈ ল'ব লৈ ল'বচোন এড্ৰেছটো মোৰ ঘৰ তিনিচুকীয়া গেলাপুখুৰীত আৰু ফোন নাম্বাৰ এইটোৱে যদি আকৌ কিবা অসুবিধা হয় মোৰ মোক কল কৰিব আপুনি জনাব এবাৰ ৱেবছাইট ৱেবছাইটটো খুলি ডেলিভাৰীৰ আনুমানিক সময়টো চেক কৰি দিবলৈ পাৰিব নেকি যদি আকৌ যদি কিবা আহোঁতে যদি কিবা ভুল হয় তেতিয়াহ'লে মোৰ এই ফোন নাম্বাৰটোতে আপুনি এবাৰ কল কৰিব আৰু যদি আপুনি এই ওচৰত পায়হি তেতিয়াহ'লে মোক কল কৰি জনাব আৰু মই ৰেডী হৈ থাকিম